হেল্ল' হয় কওকচোন অঁ অঁ আপোনাক কিমান মানৰ ভিতৰত লাগিছিল বাৰু ফ্লেটটো মানে আপোনাৰ টকাৰ যিটো আমাৰ ইয়াতটো দুই লাখৰ পৰা পোন্ধৰ লাখৰ ভিতৰত পায়

চাৰে তিনি লাখ তেতিয়াহ'লেটো আছে বাৰু আ আপুনি এভেইলএবল আছে যদি আপুনি বিচাৰে তাতে অঁ নৰ্মেলেই হ'ব দুটা এচি ৰুম পাব বাকী যিখিনি আপোনাৰ প্ৰয়ো প্ৰ প্ৰয়োজনীয় হয় আৰু যিখিনি ফাৰ্ণিচাৰ এচি ৰুম বাৰু দুটাই হ'ব বাথৰূমৰ ফেচিলিটি বাৰু ভালেই ৰানিং ৱাটাৰ আছে তাৰ পিছত আৰু ফাৰ্ণিচাৰখিনি আপুনি এক্সট্ৰাকৈ কিনিব নালাগে ফাৰ্ণিচাৰখিনি আমাৰ ইয়াতে দিয়া হ'ব বাকী যিখিনি আপোনাৰ যাৱতীয় যোনখিনি প্ৰয়োজন হয় আপোনাৰ সামগ্ৰী সেইখিনি আনিলেই হ'ব বাকী অঁ কিমান দিনৰ লাগে বুলি ক'লে কিমান দিনৰ বাবে লাগে বুলি ক'লে আপুনি অঁ ভাৰাটো বিশেষকৈ আপুনি কিমান এবছৰ বাবে ল'ব প প্ৰথমতে আপুনি যেতিয়া হেৰি সোমাবহি তেতিয়া আমি প্ৰথমতে আমি এগ্ৰিমেণ্ট ছাইন যেতিয়া কৰোঁ তেতিয়া আমি ছমাহৰ পেমেণ্টটো লৈ লওঁ ছমাহৰ পেমেণ্টটো ঠিক লগতে আমি সেই ছমাহৰ পেমেণ্টটো লৈ লওঁ যদি আপুনি সঁচাকে বিচাৰে তেন্তে আপুনি মোৰ হোৱাটচ্এপ নম্বৰটো আছে মই আপোনাক এইটো নাম্বাৰত আপোনাৰ হোৱাটচ্এপ নম্বৰ আছেনে তেতিয়াহ'লে মই মই মই এড্ৰেছটো আপোনালৈ পঠিয়াইছোঁ আপুনি এবাৰ আহি মোক লগ কৰি যাব আৰু এগ্ৰিমেণ্ট ছাইন কৰিব লাগিব লগতে বিশেষ আৰু এটা সুবিধা কথা ক'বলৈ গ'লে বেলকনিৰো সুবিধা আছে আপুনি সেই বিষয়ে চিন্তা কৰিব নালাগে আৰু বাকী যোনখিনি যাৱতীয় হয় আৰু সেই অঞ্চলটোত কিহৰ আপুনি চিকিউৰিটিৰ পাৰ্পাচত একো টেনশ্যন ল'ব নালাগে ভালেই আছে আৰু কিবা প প্ৰব্লেম হ'লে ধুনীয়াকৈ আমি জিলা প্ৰশাসনৰ লগত পাতি মেলি থোৱা আছে আৰু যদিহে আপুনি সঁচাকৈ ল'ব বিছাৰে তেন্তে মই এড্ৰেছটো পঠাম আপোনাৰ হোৱাটচ্এপত গতিকে লৈ মোক কনটেক্ট কৰিব ঠিক আছে